মই চচিয়েল মেডিয়া প'ষ্ট ফেচবুকত কৰোঁ কিয়নো ফেচবুকত মোৰ ফটোবিলাক সংৰক্ষণ কৰি ৰখাওঁ পুৰণা ফটোবিলাক পুৰণা স্মৃতিবিলাক ক'ত যাওঁ কি কথা ক'ৰবাত গ'লেও ফটো প'ষ্ট কৰোঁ ক'ৰবাৰ ভাল মুহূৰ্তবিলাক কেপচাৰ কৰি ৰখাওঁ আৰু ঘৰৰ ফেমিলি আৰু পৰিয়ালৰ পৰিয়ালৰ পৰিয়ালৰ মুহূৰ্তবিলাক ঘৰৰ আত্মীয় আত্মীয় পৰিয়ালৰ সদস্য কিছুমানৰ ফটো প'ষ্ট কৰোঁ প'ষ্ট কৰি ভাল লাগে লগৰ সমনীয়া লগৰ বন্ধু বান্ধৱীসকলক লগ পাওঁ দেখা পায় তেওঁলোকেও মোৰ প'ষ্ট মোৰ ফটো লাইক কৰে কমেণ্ট কৰে ফেচবুকত ভাল লাগে আৰু ফেচবুকৰ বাহিৰেই অন্যান্য ইনষ্টাগ্ৰামত প'ষ্ট কৰোঁ ফটোবিলাক সংৰক্ষণ কৰি ৰখাও এনেকে আকৌ হোৱাটছআপতো হোৱাটছআপতো ষ্টেছাচ ষ্টেছাছ দিওঁ তেনেকৈ সংৰক্ষণ কৰি ৰখাওঁ চচিয়েল মেডিয়াত